ৰন্ধা কামটো মই নাভাবোঁ যে অকল মহিলাসকলৰ কাৰণে হয় পুৰুষসকলেও ৰন্ধাৰ কামত মহিলাসকলৰ নিচিনা সমানে আগভাগ ল'ব পাৰে মোৰ ঘৰত মই যেতিয়াৰ পৰা সৰু আছিলোঁ তেতিয়াৰ পৰা মই দেখিছোঁ আমাৰ ৰন্ধা বঢ়া কামতো আমাৰ দেউতাই বেছিকৈ কৰে মাতকৈ আৰু এতিয়াও আমাৰ দেউতাই বেছি ৰন্ধা বঢ়া কামত মাক সদায় সহায় কৰে তো আৰু যিহেতু মই মই এটা কাম কৰা মানুহ হয় মই মই যেতিয়া মই জীৱনৰ নেক্সট ষ্টেপত যাম তেতিয়া মই বিচাৰোঁ যে মোৰ সংগীজনেও মোৰ বা মোৰ লগৰজনেও মোক মোৰ দেউতাই মাক যেনেকৈ সহায় কৰে ৰন্ধা বঢ়া কামত বা যিকোনো কামত মইও বিচাৰোঁ যে মোৰ সংগীজনে মোক তেনেকৈ সহায় কৰক পিছলৈও চব কামত অকল ৰন্ধা বঢ়া বুলি নহয় চব কামতে বা ঘৰুৱা কামতো যাতে সহায়ৰ হাত দিয়ক